শিক্ষকসকলেটো স্কুলত আমাৰ যিটো কিতাপৰ জ্ঞান সেইখিনিটো সকলো স্কুলতে দিয়া হয় কিতাপত যিটো আমাৰ মানে দিয়ে আৰু কিতাপখিনি সকলো মানে সেই শিক্ষকে শিকায় কিন্তু আমাৰ যিটো মানে আমাৰ নীতি জ্ঞান বা আগতে আমি সৰুতে পাইছিলোঁ নীতিশিক্ষা বুলি এটা চাব্জেক্টেই আছিল আমাৰ এতিয়াও আছে কিছুমান স্কুলত কিন্তু কিছুমান স্কুলত সেইবিলাক মানে এৰি দিছে কিছুমান স্কুলে যিটোৰ কাৰণে আমাৰ আজিৰ প্ৰজন্মই মানে ডাঙৰক কেনেকে ব্যৱহাৰ কৰিব লাগে সেইখিনি নাজানে বা ডাঙৰ এজন কোনোবা থাকিলে চিয়াৰখন এৰি দিব লাগে বহিব দিব লাগে সেইখিনি বহুত আমাৰ এতিয়াৰ মানে প্ৰজন্মই নাজানে তেনেকুৱাকে বা বাটত শিক্ষকক লগ পালে নমস্কাৰ জনোৱা বা ৰখি পেলাই মাত দিয়া তেনেকুৱাকে আজিকালি বহুতখিনি অভাৱ আমাএ দেখা গৈছে আমাৰ মানে কিছুমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিন্তু সেইবিলাক আচলতে থাকিব লাগে বা যিখিনি আমাৰ আচলতে মানে কাৰিকৰী শিক্ষা অকল কিতাপৰ মাজতে সিমাবদ্ধ নাৰাখি আমাৰ কাৰিকৰী শিক্ষাখিনিও দিব লাগে যেনেকুৱা আজি ক্ষেত্ৰত যেনেকুৱা মানে চাকৰি ক্ষেত্ৰত যেনেকুৱা এটা থেলা হেচা হৈছে ত' সেই ক্ষেত্ৰত আমাৰ কৰিকৰী শিক্ষাখিনি দিলে আমাৰ বহুখিনি ল'ৰা ছোৱালীয়ে মানে নিজৰ জীৱনটো কেনেকে মানে কৰিব পাৰে মানে মানে উপভোগ কৰিব পাৰে বা জীৱনটোত কেনেকে মানে চলিব লাগে সেইখিনি মানে জানিব তেনেকুৱা আৰু বহুখিনি মানে কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত মানে আগবাঢ়িব লাগে স্কুলবিলাক আৰু নীতি শিক্ষা তেনেকুৱা আমাৰ আজিকালি টিচাৰছ কিছুমানেও মানে বহুতখিনি মানে বেটৰ আগত বিদ্যা বুলি আগতে কৈছিলে সেইখিনি নোহোৱাৰ কাৰণেও আজি বহুত মানে ল'ৰা ছোৱালীয়ে ভয় নকৰে আৰু ডিপ্ৰেশ্যনত যায় মানে চাকৰিৰ ক্ষেত্ৰতো কিছুমানে নাপালে ডিপ্ৰেশ্যনত যায় গতিকে সেই মানে জীৱনটো লগত কেনেকে মোকাবিলা কৰিব লাগে সেইখিনি ক্ষেত্ৰত মানে আমাৰ মানে শিক্ষাটো দিয়াৰ দৰকাৰ মানে গোটেইখিনি তেতিয়াহে মানে জীৱনত মানে উন্নতি কৰিব পাৰিব মানে যিটো আজিৰ প্ৰজন্ম তেওঁলোকে গতিকে এইখিনিয়েই